হয় মই টিভিৰ প্ৰিয় অনুষ্ঠান হৈছে ৰেঙনি ৰেঙনিত আমি বহুত ধৰণৰ ধৰণৰ কমেডি কমেডি ভিডিঅ' চাবলৈ পাওঁ আৰু ৰেঙনিত আমি বেহাৰবাৰী আউটপোষ্ট এখন ছিৰিয়েল আছে সেইখন আমি ডেইলি ৰাতি আঠটা বজাত আমি উপভোগ কৰোঁ সেইখনৰ কাৰণে আমি ৰেঙনি ৰেঙনিৰ অনুষ্ঠানটো চাই ভাল পাওঁ আৰু আমি সেই অনুষ্ঠানটো চাই বহুতেই মনোৰম উপভোগ কৰিব পাৰোঁ আৰু ৰেঙনিত বহুত ধুনীয়া ধুনীয়া ছিৰিয়েল আহি থাকে সেই ছিৰিয়েলবিলাক চাই পিনি আমি ভাল পাওঁ সেইবাবে আমি ৰেঙনি অনুষ্ঠানটো আমি উপভোগ কৰোঁ আৰু ৰেঙনিত বহুত ধৰণৰ চিনেমাও দিয়া হয় আমি চিনেমা চায়ো ভাল পাওঁ ৰেঙনিত আৰু বহুত ধৰণৰ কমেডি ভিডিঅ' আহে সেইবিলাকো আমি চাই ভাল পাওঁ সেইকাৰণে ৰেঙনি অনুষ্ঠানটো আমি প্ৰায়ে ভালকৈ উপভোগ কৰোঁ আৰু আমি প্ৰায়ে ৰেঙনি ছি ছিৰিয়েলটো আমি চাওঁ